মই এনেই খেলা ধূলা কৰি ভাল পাওঁ খেলা ধূলাৰ ভিতৰত আপোনাৰ ফুটবল ক্ৰিকেট বেডমিণ্টন ইত্যাদি এনেকৈ খেলি ভাল লাগে আৰু ফুটবলৰ ভিতৰত ফুটবলটো খেলি যথেষ্ট ভাল লাগে ফুটবলক যথেষ্ট অভিজ্ঞতা আছে খেলা ডিষ্ট্ৰিকৰ ভিতৰত অসমৰ ডিষ্ট্ৰিকৰ ভিতৰত লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় তেনেকৈ তিনিখন জিলাৰ ভিতৰতে কম্পিটিশ্যনত ফুটবলৰ টিম হৈ খেলিব গৈছিলোঁ আৰু ক্ৰিকেটৰ ক্ৰিকেটৰ নিজৰ অঞ্চলৰ ভিতৰতে ক্ৰিকেট খুব খেলি থকা হয় যথেষ্ট আবেলি সময়ত ক্ৰিকেট খেলা হয় যেনে ঠাণ্ডা দিনত ঠাণ্ডা দিনৰ সন্ধিয়া টাইমত বেডমিণ্টন খেলা হয় বেডমিণ্টন খেলিও যথেষ্ট ভাল লাগে আৰু খেলা হয়তো তেনেকৈয়ে আছে কেৰেম কেৰম কেৰম খেলা কেৰম খেলি যথেষ্ট ভাল লাগে অঞ্চলৰেই লগৰ চাৰি পাঁচটা গোট খাই আমি কেৰেম খেলা কেৰেম খেলা আৰম্ভ কৰোঁ আৰু কেৰম খেলাৰ পিছত আমি লুডু খেলোঁ লুডু খেলিও ভাল লাগে যথেষ্ট লুডু খেলাৰ লুডু খেলাৰ পিছত আৰু চাবলৈ গ'লে হকীটোও অলপ অলপ খেলোঁ হকীটো হকী খেলি যথেষ্ট ভাল লাগে আৰু বিশেষকৈ ফুটবল ক্ৰিকেট কেৰম বেডমিণ্টন ইত্যাদিবোৰ খেলি বেছি ভাল লাগে

ক্ৰিকেটৰ ক্ৰিকেটৰ মহৎ ক্ৰিকেটো খেলি যথেষ্ট ভাল লাগে কিয়নো ক্ৰিকেটত এটা মজা আছে কিয়নো ক্ৰিকেটৰ হৈ ক্ৰিকেটো এটা এনেকুৱা খেল ভাৰতৰ হৈও ডাঙৰ ডাঙৰ টীম ওলায় আমাৰ ইণ্ডিয়া হৈ খেলে ভাৰতৰ টীম হৈ খেলে ফুটবলো তেনেকুৱা আমাৰ ইণ্ডিয়াৰ হৈ খেলা দেখা যায় সেইকাৰণে মই ফুটবল আৰু ক্ৰিকেটটো বেছি ভালপাওঁ খেলি তাৰপিছতে এনেই সৰু সুৰাকৈ আমি কেৰম লুডু বেডমিণ্টন তেনেকৈ খেলা হয়